এইটো ধাৰাৰ একমত সন্মত হয় মই কাৰণ প্ৰশিক্ষকসকল ভাল প্ৰশিক্ষক এজন নহ'লে তেওঁলোকে খেলুৱৈ স্থাপন নোহোৱাকে যদি কৈ দিয়ে তেতিয়া সেই ধাৰাটো এনেই লগা হয় খেলুৱৈ প্ৰশিক্ষক হ'বলৈ হ'লে খেলৰ বিষয়ে সকলোবিলাক জ্ঞাত হ'ব লাগিব কোনটো ৰোলৰ ভিতৰত কোনটো কি কৰিব য়েলো কাৰ্ড ৰেড কাৰ্ড কেনেকৈ দিয়া হয় সেইবিলাক বিষয়েও জানিব লাগিব খেলুৱৈ প্ৰশিক্ষক হোৱাৰ ইমান সহজ নহয় আৰু যোনজন খেলুৱৈৰ প্ৰশিক্ষক হয় সেইজনে বুজি পায় খেলুৱৈৰ প্ৰশিক্ষকৰ পাতি কিমান তেওঁ বহুতো অধ্যয়ন কৰিব লাগিব তেওঁ খেলৰ ল'ও পঢ়িব লাগিব আমুকটোৰ ৰুলত কি হয় আমুকটো ৰুলত য়েল' কাৰ্ড কোনটো ৰুলত দিয়া হয় ৰেড কাৰ্ড কোনটো ৰুলত দিয়া হয় আৰু প্ৰশিক্ষকবোৰ আমাৰ সৰু সুৰা খেলত প্ৰশিক্ষকবোৰ হায়াৰ কৰি অনা হয় তেওঁলোকৰ বহুতো ফীজ মাননি দি আনিব লগা হয় ভাল ভাল প্ৰশিক্ষকবিলাকক জেনেৰেল যোনবিলাক ঘৰৰ ওচৰৰ প্ৰশিক মানে হঠাতে পোৱা প্ৰশিক্ষকবিলাক তেওঁলোক ইমান অভিজ্ঞতা নহয় এই দিশত খেলৰ প্ৰশিক প্ৰশিক্ষক অভিজ্ঞতা সম্পন্ন হোৱাটো মই জৰুৰী বুলি ভাবোঁ কিয়নো অভিজ্ঞতা সম্পন্ন হোৱা খেলো প্ৰশিক্ষকজনেহে খেলৰ বিষয়ে সু সঠিককৈ সঠিকটো ক'ব পাৰিব অভিজ্ঞতা সম্পন্ন ব্যক্তি এজনে যোনখিনি কথা ৰুল ৰেগুলেশ্যনৰ ভিত্তিত খেলখন পৰিচালনা কৰিব সেইজন অন্য এজন ব্যক্তিয়ে সেইটো পৰিচালনা কৰিব নোৱাৰিব সেইবাবে এখন খেল নিশ্চিত কৰিবৰ বাবে এজন অভিজ্ঞতা সম্পন্ন খেলুৱৈ খেলুৱৈ হোৱাটো খুব অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবোঁ কাৰণ অভিজ্ঞতা সম্পন্ন খেলুৱৈৰ অবিহনে এখন খেল সুচাৰুৰূপে চলাই নিয়াতো এটা বহুত কঠোৰ কাম হৈ পৰে কাৰণ তেওঁলোকৰ কাৰণ তেওঁলোকৰ যোনটো অভিজ্ঞতা সম্পন্ন দিশৰ পৰা তেওঁলোকে যায় চালি জাৰি চাই পিনি যোনটো ৰুল ৰেগুলেশ্যন য়েল' কাৰ্ড বা হাউলত যোনটো তেওঁ ৰোল ৰেগুলেশ্যন প্ৰশিক্ষণ কৰিব যোনটো এজন সাধাৰণ ব্যক্তিয়ে সেইটো কৰিব নোৱাৰিব সেইকাৰণে এজন প্ৰশিক অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক খেল এখনত নিয়োজিত কৰাটো অত্যন্ত জৰুৰী য'ত আজিকালি দেখিবলৈ পোৱা গৈছে অভিগ কোনো অভিজ্ঞতা সম্পন্ন নোহোৱা প্ৰশিক্ষক এজনক নিয়োজিত কৰি খেলখন সুচাৰুৰূপে পালোচন চলাই নিয়াৰ অপৰাগত হোৱা দেখিবলৈ পোৱা যায় বিভিন্ন খেল হওক ক'ৰবাত কিবা ভলী খেল পাতিছে ক'ৰবাত ক্ৰিকেট খেল তাত অভিজ্ঞতা সম্পন্ন নোহোৱা এজন প্ৰশিক্ষকক নিয়োজিত কৰি খেলৰ কোনো নিয়ম ন চৰ্ত নমনাকৈ যিবিলাক খেল খেলোৱা হৈছে সেইবিলাক কোনো গ্ৰহণযোগ্য নহয় সেইবাবে সেইবিলাক খেলত এজন অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ নিয়োজিত কৰিব লাগে বুলি মই ভাবোঁ এজন অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক হ'লে সেই খেলখনৰ সঠিক সঠিক মানে যোনটো দল যি জয়ী হ'ব বা যোনটো দল জয়ী হোৱা সম্ভাৱনা আছে সেই দলটোৰ চব কাৰণে নিয়াৰিকৈ আৰু যি চবৰ প্ৰশিক্ষক নিয়াৰিকৈ সেইটো বিবচনা কৰি চাব পাৰিব আৰু যোনটো ভুল ৰেগুলেশ্যন হৈছে তেওঁলোকৰ সেইটো উঠাই দিব পৰা গাত ল'ব বান্ধি ল'ব পৰা হ'ব লাগিব এজন প্ৰশিক্ষক সম্পন্ন খেলুৱৈ হ'বলৈ হ'লে তেওঁ বিভিন্ন কিতাপ অধ্যয়ন কৰিব লাগিব বিভিন্ন ল জানিব লাগিব খেলৰ বিষয়ে খেলৰ প্ৰতিটোৰ বিষয়ে জানিব লাগিব থ্ৰ' বল হওক আপোনাৰ যোনটো ৰং বল হওক বেট বল হওক সকলোবিলাক চাব লাগিব আৰু যোনটো বেটত লগা পৰ্যন্ত সকলোবিলাক তেওঁ চোৱাটো এটা জৰুৰী সেইবাবে এজন প্ৰভাৱ অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক হোৱাটো এখন খেলত অত্যন্ত জৰুৰী সেয়া খেল লাগিলে আপোনাৰ ৱৰ্ল্ডৰ ভিতৰতে হওক লাগিলে আপোনাৰ সেই কোনোবা সংঘ সংগঠনৰ দ্বাৰা পৰিচালিত কৰা খেলৰ নিয়োজিত কৰা হওক এজন প্ৰতিভা সম্পন্ন অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক হোৱাটো অত্যন্ত জৰুৰী বুলি মই জানো কাৰণ অভিজ্ঞতা সম্পন্ন ব্যক্তিজনে বহুতখিনি আগুৱাই নিব পাৰিব খেলখনৰ বিষয়ে সেয়াই আৰু